এতিয়া মোক সুধিছে যে আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ লগত জড়িত ফৰ্মেটিজ ফৰ্মেলিটিজসমূহ বৰ্ণনা কৰিব পাৰিব নেকি ব্যৱসায় আৰম্ভ কৰিবলৈ এক বৃহৎ মূলধনৰ প্ৰয়োজন বুলি আপুনি ভাবে নেকি যদি ভাবে কিয়

ব্যৱসায় বোলা বস্তুটো বহুত ক'ব গ'লে মানে বহুত বেলেগ ধৰণৰ ব্যৱসায় বহুত ধৰণৰ হ'ব পাৰে কোনোবাই ব্যৱসায় মানে হৈছে দোকানৰ পৰা আৰম্ভ কৰি হোটেলৰ পৰা আৰম্ভ কৰি শিল বালিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিভিন্ন এটা ব্যৱসায় এজন বেপাৰী আৰু এজন গ্ৰাহক থাকে এজন বেপাৰী থাকে এজন গ্ৰাহক থাকে সেইটোক আমি ব্যৱসায় বুলি পেলাই ক'ব পৰা যায় বিশেষকৈ যিটো চলি আহি আছে ক্ৰেতা আৰু বিক্ৰেতা ক্ৰেতা আৰু বিক্ৰেতাই হৈছে ব্যৱসায় ব্যৱসায় বিভিন্ন ধৰণৰ বিভিন্ন হ'ব পাৰে ঠিক আছে ব্যৱসায় বুলি ক'বলৈ গ'লে মানুহে ভয় খায় যে ব্যৱসায় কৰিবলৈ ইচ্ছা আছে মোৰ কিন্তু কেনেকৈ পইচা বহুত লাগে কিন্তু মোৰ মতে মোৰ মতামত সেইটো নহয় ব্যৱসায় কৰিবলৈ এজন মানুহৰ শক্তিৰ প্ৰয়োজন আৰু চিন্তা ধাৰাবোৰ সদায় ভাল হ'ব লাগে কম টকাতো ব্যৱসায় কৰিব পৰা যায় তাৰ ওপৰত নিৰ্ভৰ কৰিব যে ব্যৱসায়টো কেনেকুৱা ব্যৱসায়টো মই কিহৰ কৰিব কিহৰ কিহৰ ব্যৱসায় কৰিবলৈ মই ওলাম চাপ'জ ব্যৱসায় মই ভাবোঁ যে ব্যৱসায় বোলা বস্তুটো সদায় সৰুৰ পৰাহে আৰম্ভ কৰিব লাগে আৰু যিটো ব্যৱসায় কৰিছোঁ সেইটো লাভ লোকচানটো নিবিচাৰি কণ্টিনিউ কৰিব লাগে সেইটো হিচাপত এটা সময়ত ব্যৱসায়টো চাকচেছ পোৱা যায় চাপ'জ এখন আপুনি মাংসৰ দোকান দিব মাংসৰ দোকানো এটা ব্যৱসায়ে হয় যিহেতু মই মাংসৰ দোকান দিম প্ৰথম দিনাখন সেইখিনি এৰিয়াত মাংস বিক্ৰী হ'বনে নাই সেই বস্তুটো ভাবিব ভাবিব নালাগে মাৰ্কেট বোলা বস্তুটো নিজে আৰম্ভ কৰিবলগীয়া হয় বা নিজে বনাবলগীয়া হয় চাপ'জ মই এটা বেলেগ জাগাত ভাতৰ হোটেল এখন দিম এইটো কথা ভাবিব নালাগে যে তাত ভাত বিক্ৰী হ'বনে নাই সেইটো কথা ভাবিব লাগে যে তাতে কেনেকৈ মই মানুহখিনিক মই মাতিব পাৰিম মই তাতে মানুহখিনি কেনেকুৱা আহিব তাত মই মাৰ্কেটটো কেনেকৈ বনাম সেই চিন্তা ধাৰাটো প্ৰয়োজন এতিয়া ইন্ভেষ্ট সেই টকাটোত মই সেই বেপাৰটোত মই কিমান টকা ইনভেষ্ট কৰিম প্ৰথম ব্যৱসায়ত সদায় কম টকাৰ পৰা আৰম্ভ কৰিব লাগে চাপ'জ মই মাংসৰ দোকান এখন যিহেতু দিছোঁ মই আজিৰ দিনটোত কেইটা ব্ৰইলাৰ কাটিম আজি কেইটা ব্ৰইলাৰ কাটিলে ভাল হয় সেইটো হিচাপত মই এটা বা দুটা বা তিনিটা সেই তিনিটা ব্ৰইলাৰৰ মই মাংস কাটিম এটা ব্ৰইলাৰত যিমান টকা লাভ থাকে সেই লাভটোৰে সেই লাভটোৰে চেকেণ্ড ব্ৰইলাৰত যিমান টকা লাভ থাকে বা তিনিটা ব্ৰইলাৰ কাটিলে যিমান টকা লাভ থাকে সেই লাভটো আজি মোৰ সেই বেপাৰটোত চেকেণ্ড দিনাখন যিহেতু মই মাৰ্কেট আজি বনাইছোঁ নেক্সট টাইম সেইখিনি লাভৰ পইচাৰে আকৌ ব্ৰইলাৰ আনিব লাগিব সেইটো হিচাপত বেপাৰ চলা যায় বেপাৰৰ পইচা এদিন লাভ এদিন লোকচান হয় এতিয়া মোক সুধিছে ব্যৱসায় আৰম্ভ কৰিবলৈ এক বৃহৎ মূলধনৰ প্ৰয়োজন বুলি আপুনি ভাবে নেকি হয় বেপাৰ আৰম্ভ কৰিবৰ কাৰণে এটা বৃহৎ মূলধনৰ প্ৰয়োজন হয় কিন্তু ডিপেণ্ড কৰে যে সেইটো কিহৰ বেপাৰ মই কিহৰ বেপাৰ আৰম্ভ কৰিম কি মোৰ বেপাৰখনত কিমান টকা লাগিব হাজাৰ টকাৰ বস্তু আনিম নে মই হাজাৰ টকাৰ বস্তু আনিম নে মই দুহেজাৰ টকাৰ বস্তু আনিম সেইটো ওপৰত নিৰ্ভৰ কৰা যায় আপুনি দোকানখন বা আপুনি ব্যৱসায়খন কিহৰ কৰিব বা আপুনি দোকানখন কিহৰ দিব সেইটো হিচাপত মূলধনৰ প্ৰয়োজন হয় আৰু ক'ব গ'লে মানে এতিয়া গুৱাহাটী চিটিত যদি মই বেপাৰ এখন আৰম্ভ কৰোঁ সৰুৰ পৰা আৰম্ভ কৰিবলগীয়া নহয় তাতে কৰিলে মানে সদায় ভালকৈ কৰিবলগীয়া হয় আৰু যিহেতু এখন দোকানৰ প্ৰয়োজন হ'ব ব্যৱসায় কৰিবৰ কাৰণে এটা জাগা প্ৰয়োজন হ'ব এখনি এটা মাটি প্ৰয়োজন হ'ব অলপমান ঠাই প্ৰয়োজন হ'ব সেইখিনি নিজৰ যদি নহয় তেনেহ'লে অলপমান ব্যৱসায় কৰাত অলপমান কষ্ট হয় সেইকাৰণে অলপমান পইচা লগত থাকিবলগীয়া হয় কিন্তু কিন্তু মোৰ মতে কি বেপাৰ সদায় অলপ জাগাৰ পৰা আৰম্ভ কৰিব লগে লাগে তেতিয়া এতিয়া নহ'লেও পিছলৈ চাকচেছ পোৱা যায়